অঁ দাদা এই চুইগীত লাগিছেনে এইটো হয় মই কিছু ধৰণৰ সময়ত আগতে ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰি অৰ্ডাৰ কৰিছিলোঁ এইটো অহাৰ পিছত মই ডেলিভাৰী বয়ৰ হাততে বস্তুটো ঘূৰাই পঠিয়াই দিলোঁ আপোনালোকে চাই ল'বচোন এবাৰ না ভালকৈ চেক কৰি ল'ব এবাৰ এইটো ঠিকমতে গৈ পাইছেনে নাই পোৱা এই ঘূৰাই পঠিয়াই দিছোঁ মানে কাৰণটো হ'ল যে কি মই জ্বলা বিচৰা নাছিলোঁ একদম জ্বলা বিচৰা নাছিলোঁ মই জ্বলা খাই পিনে খুব বেয়া পাওঁ সেইকাৰণে জ্বলা বিচৰা নাছিলোঁ তাত আপোনোকে জ্বলা গোটেই দি পিনে ভৰ্তি কৰি পেলালে জ্বলা চাটনি দি পিনে ভৰ্তি কৰি দিলে তো সেইখিনিতো তেনেকুৱাতো নহয় ন মই তাত মেনশ্যন কৰি দিছোঁ যে মোক জ্বলা নেলাগে মই জ্বলা নেখাওঁ তথাপি আপোনালোকে জ্বলা দি দিছে সেইখিনিতো কৰিব নালাগে ন তো নেক্স টাইম মোৰ মোবাইলত তেনেকুৱা আপোনালোকৰ তাৰ কোনো অৰ্ডাৰেই নকৰোঁ তেনেকুৱা যে আপোনালোকৰ এনেকুৱা এনেকুৱা গাফিলতি কৰে নাই নাই নাই আকৌ এতিয়া আমাক একো হেৰি নালাগে আপোনোকৰ বস্তুটো ঘূৰাই দিছোঁ এইটো ঘূৰাই লৈ লওক বস্তুটো আৰু মোক যিটো মই পে কৰিছিলোঁ সেইটো মোক পইচাটো ঘূৰাই দিলে হৈ যাব মোক সেইটোৱে বিচাৰোঁ মোক বেলেগ আৰু একো নেলাগে তো তেনেকুৱা নহয় ন মোৰ ঘৰতটো সৰু বাচ্ছা আছে সৰু বাচ্ছাখিনি জ্বলাটো কেনেকৈ খাব কোনো কথাতে নহয় ন তাত বেলেগ আৰু জ্বলাটো জ্বলা বাদেই আছে তাৰ লগত মই যিখিনি বস্তু বিচাৰিছোঁ তেনে সেইখিনি একো দিয়াও নাই তাত ভালকৈ বস্তুখিনি ভালকৈ একো বনায়ো দিয়া নাই তাত পেকেজিঙটো ইমান বেয়া পেকেজিং আছিলে তাত বস্তুখিনি বাহিৰত ওলাই পৰি আছে চব কেনেকৈ আনিছে আপোনালোকে চাব লাগে ন তেনেকুৱা আপোনাৰ ডেলিভাৰী বয়খিনিক ক'ব লাগে ভালকৈ বোলে নাই অলপ ভালকৈ কৰিব লাগে কিবা এনেকৈতো কৰিলে নহয় ন নেক্স টাইমত তেনেকুৱা অৰ্ডাৰো নিদিওঁৱে পাৰিলে